মই মানে আপোনাৰ মাছ তেনেকৈ ধৰি পোৱা নাছিলো কিন্তু মানে মই এদিন মাহীহঁতৰ ঘৰত গৈছিলো নাজিৰাত যাওঁতে মানে মোক ক'লে দেই আজি পুখুৰীটো সিঁচিম হেৰি তহঁতি আহ সোনকালে তাৰপৰা আমি গ'লো আৰু ধৰিবলৈ তাৰপৰা প্ৰথমতে এনেই পুখুৰীটো নিচা নিসিঁচা আগত মানে মই হেৰি বৰশী বালোঁ বৰশীত আৰু তেনেকৈ মাছ নালাগিলে ধৰক আপোনাৰ এনে গৰৈ লাগিছিলে কাৱৈ লাগিছিলে তেনেকৈ মানে লাগিছে আৰু তাৰপাছত মাহীয়ে ক'লে যে পানীটো অকণমান কমি আছে এতিয়া নিসিঁচা আগত আমি পল মাৰি লওঁ পলটোতো আমি ধুনীয়া কেনে মাছ ধৰিছো ধৰি মেলি পালোঁ আৰু তেনেকৈ ৰূপচন্দা মাছ পালোঁ তাৰপিছত আপোনাৰ ৰৌ মাছ পালোঁ তাৰপৰা চিতল মাছ পালো তেনেকৈ মানে বহুত ধৰণৰ মানে মাছ আমি পালোঁ পাই তাৰপাছত আমি একেবাৰে জাল মানে পুখুৰীটো সিঁচি দিলোঁ সিঁচি মেলি মই মানে এনেকৈ ভবা নাছিলো যে মই ইমান ডাঙৰ এটা বৰালি মাছ মানে মই পাম মানে যেতিয়া মানে আমি পুখুৰীটো জালখন এবাৰ বাই দিছোঁ আৰু তাৰপৰা আহিছে ইমানেই ডাঙৰ মানে মই ধৰোতেই ইমানেই মানে ডাঙৰ বৰালি মাছ এটা আহিছে মই মানে ভবাই নাছিলো যে এনেকুৱা মানে ইমান ডাঙৰ বৰালি মাছ এটা মানে আহিব তাৰপৰা ইমানেই ভাল লাগিছে মনটো চবকে চিঞৰি চিঞৰি মাতিছো আৰু আহা আহা চাবা আহা মানে ইমান ডাঙৰ বৰালি মাছ এটা মই ধৰিছো যে কোনো মানে বিশ্বাসেই কৰা নাছিলে মই যে যে পাৰিম এনকুৱা ডাঙৰ বৰালি মাছ এটা ধৰিবলৈ কাৰণ কোনো বিশ্বাসেই নকৰে এজনী ছোৱালী মানুহে আৰু ইমান ডাঙৰ যে বৰালি মাছ এটা আৰু কোনো নাজানেই যে কোনোবা ছোৱালীয়ে জাল মাৰিছে নেকি এনেকৈ জাল মাৰিব জানে নেকি বা বহুতে জানে বাৰু মই সেইটো ক'ব নাজাও কিন্তু মানে মোৰ ক্ষেত্ৰত এনেকুৱা হ'ল যে মই একো তেনেকৈ মাছ ধৰি পোৱাও নাছিলো মানে আজিলৈকে এনেই মানে কৈ দিছিলে যে মাহীহঁতৰ ঘৰত মাছ মাৰিব আৰু মাছ নিবলৈ আহিবি আৰু এনেকৈ বুলি আৰু মই ইনে বৰশীত মাছ ধৰোঁ বাৰু সেইটো এনে আৰু গৰৈ কাৱৈ শিঙিও আহিছে দুটা এটা কেতিয়াবা মানে সৰু সৰু ৰূপচন্দা মানে যেতিয়া সৰু হৈ থাকে তেতিয়া পুখুৰীত মানে বৰশীত তেনেকৈ গুচি আহিছে বাৰু কিন্তু মানে সেইদিনাখন যাতে মই জালখন মাৰিবলৈ প্ৰথম শিকিয়ে প্ৰথম জালখন মাৰিয়ে মানে মই ইমান ডাঙৰ যে বৰালি মাছ এটা পাম মই মানে সপোনতো মানে ভবাই নাছিলো সেইটো মানে মোৰ বহুত ভাল লাগিলে ধৰি মানে নভবা এটা কথা নিচিনা হৈ গ'ল চবে মানে আচৰিত খাইছে যে তই যে এনকুৱা মাছ এটা তই ধৰি দিলি মানে মোৰ মানে ভবাই নাছিলো যে তই এইটো ধৰিবি বুলি তাৰপৰা সেইটোৱে আৰু মাছটো ধৰিলো ধৰি মেলি আৰু ৱেইট কৰিলো বাৰ কেজি কিমান আছিলে ৱেইট ছোৱেইট কৰি মানে আচৰিত আৰু চবকে আৰু মোৰ মাইও ধৰক ইয়াত নাথাকে দেলহিত থাকে মই মালে ফোন কৰিলো মা মই এনেকুৱা মাছ এটা পালোঁ দেই মাও মানে আচৰিত খাই গৈছে মোৰ নিজৰে নিজেই আচৰিতটো আচৰিতেই কিন্তু মানে মোৰ মাহঁতেও মানে ইমানেই আচৰিত পাই গৈছে যে তই ইমান ডাঙৰ মাছ এটা ধৰিলি নে নে সঁচানে মিছানে মানে ভিডিঅ' কৰি থৈছিলো ভিডিঅ' শ্বেয়াৰ কৰিলো তেনেকৈ মই মাছটো ধৰি থোৱা মানে বহুত ভাল লাগিলে মানে সেই সেইটো সময়ত মানে বহুত ভাল লাগিছিলে তাৰপিছত আৰু মাছটো ধৰিলো আৰু চবে কাটিলো মেলিলো চবকে মাহীহতঁকো ভাগ কৰিলো মইও ভাগ কৰিলো তেনেকৈতো খাবই লাগিব সেই তেনেকৈ ভাগ কৰি আহি আৰু ঘৰলৈ লৈ আহিলো সিমানেই আৰু